অ কোৱা ভাল ভাল তোমাৰ ভাল অ এই হেৰি আকৌ চিনেমা এখন চাওঁ বুলি ভাবিছিলোঁ

তাত বৰ ধুনীয়া চিনেমা এখন আহিছে য়োদ্ধা

অ আমি পিছবেলা টাইমতে যাম আৰু তেতিয়া ভাল হ'ব আৰু

অ কোৱা ঠিক আছে কৰিম কৰিম বাৰু ওম অ মই টাইমটো জনাই দিম

ঠিক আছে মই কৰি দিম কৰি দিম অ চিন্তা কৰিব নালাগে মই আছোঁ ন' মই কৰি দিম একদম বঢ়িয়া মই ট্ৰেইলাৰটো চাইছিলোঁ ভাল চিনেমা যোদ্ধা বুলি এখন আহিছে এইখন চিনেমা বলীউডৰ হয় অ হয় ঠিক আছে আহি যাবা তুমিও ঠিক আছে অ অ ঠিকে আছোঁ ঠিকে আছোঁ